সমীৰ মই অলপ আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰাৰ কথা ভাবিছোঁ তাৰ কাৰণটো হৈছে যে অৱসৰ গ্ৰহণ কৰাৰ পিছত বিশ্বৰ কিছুমান দেশ ভ্ৰমণ কৰাৰ কথা ভাবিছোঁ গতিকে ভাবিছোঁ মোৰ পাছপৰ্টটো অলপ আপডেট কৰি ল'লে ভাল হ'ব সেই প্ৰক্ৰিয়াটোৰ কাৰণেই মই চিন্তা চৰ্চা কৰি আছোঁ তুমি যদি পাৰা মোক এই ক্ষেত্ৰত কিবা অলপ সহায় কৰি দিবা নেকি যিহেতু বিদেশলৈ যোৱাৰ কথা এই কামবিলাক অকণমান দুঃসাহসিক দুঃসাহসিক অভিযানৰ দৰে সেইবাবেই কৈছোঁ গম পাইছানে ধন্যবাদ